মই ফুলনি বাগিচা আগৰপৰাই কৰোঁ ফুলনি বাগিচাখন ভাল লাগে ঘৰৰ আৰু আগচোতালৰ আগতো যদি বাগিচা এখন হয় ফুলনি বাগিচা এনেও ভাল লাগে নিজৰে মনটো ভাল লাগি যায় দেখি ফুলবোৰ ফুলি যেতিয়া থাকিব ধুনীয়াকৈ তেতিয়া ফুলি ফুলনিখিনি দেখি এফালৰ পৰা আহি দেখিলেও মনটো ভাল লাগে ৰাতিপুৱা শুৱাৰ পৰা উঠিও যদি আপুনি ফুলকেইটামান বাগিচাখন যদি ধুনীয়াকৈ ফুলবিলাক ফুলি থকা হয় ফুলি থাকে তেতিয়াও মনবিলাক নিজৰ হয় মানে ভাল লাগে মনটো আনন্দিত হৈ থাকে গতিকে মই আগৰপৰাই ফুলৰ বাগিচাৰ কাম ক কৰিছোঁ আৰু মোৰ নিজৰ এখন ফুলৰ বাগান ঘৰৰ আগতে চোতালৰ আগতে মানে ফুলৰ বাগান এখন বনাই লৈছোঁ ফুলৰ বাগানখন মানে এনেকুৱাকৈ বনাইছোঁ ধৰক মাটি ওখকৈ তুলি মই এঢলীয়া টাইপত মানে অলপ ফুল বাগানখনৰ কাৰণে মানে এঢলীয়াকৈ বনাইছোঁ যাতে পানী তাত জমা হৈ থাকিব নোৱাৰে এই ফুলৰ বাগানবিলাক ধুনীয়া ধুনীয়াকৈ শাৰী শাৰীকৈ মই ফুলবিলাক লগাওঁ নাৰ্জী ফুল তগৰ হেৰি হেৰি এইবোৰ ফুল লগাইছোঁ আৰু এই ফুলবিলাক লগাওতে আপুনি যি আচলতে বাৰিষাটো ইমান ঠিক নহয় ফুলবিলাক বতৰ বতৰাটো বেছি হয় কাৰণে ফুলবিলাকৰ মানে সৌন্দৰ্যতাটো কমি যায় ভাল নহয় ফুলবিলাক আপুনি লগাওক এই মানে আঘোণৰপৰা ধৰি পেলাই আপুনি লগাওক আঘোণৰপৰা যদি ফুলবিলাক লগাই যিকোনো ফুলক আনি পেলাই আপুনি লগালে ধুনীয়াকৈ পানী দুনি দিলে আপুনি খৰালি মাহত যিটো ফুলৰ সৌন্দৰ্য তাৰমানে বৰাক বাৰিযা মাহত সেইটো সৌন্দৰ্য কেতিয়াও নহয় প্ৰচুৰ পৰিমাণে মানে বৰষুণ হয় কাৰণে মানে ফুলবিলাক ভাল নহয় বৰষুণৰ হেৰিটো পাই গতিকে আপুনি খৰালিমহীয়া যিটো ফুলৰ সৌন্দৰ্য থাকিব এতিয়া বাৰিষামহীয়া কেতিয়াও সেইটো সৌন্দৰ্য নহয় মই ফুলবিলাক ভালেই পাওঁ আৰু ফুলৰ কাম মই কৰি কৰিও আছো আৰু মানে ভাল লাগে আৰু মানে